হয় নিশ্চয় পইতা ভাতটো মোৰ অতিকৈ প্ৰিয় পইতা ভাতৰ লগত পুৰা মাছ অকণ হ'লে আৰু ভাল লাগে মোৰ মই অতিকৈ ভাল পাওঁ পইতা ভাত আৰু ঢেকীয়া ঔটেঙা মাছ গাহৰি খৰিচা গাহৰি লাই শাক গাহৰি মাতিমাহ গাহৰি ঔটেঙা আৰু প্ৰিয় মোৰ আৰু ভাল লাগে মোৰ কুকুৰা মাংস মই অতিকৈ ভাল পাওঁ যিহেতো আমাৰ ঘৰত পুহেই কুকুৰা মাংস অলপ জ্বলা হ'লে আৰু ভাল পাওঁ কুকুৰা মাংস কলডিল আৰু হাঁহ কোমোৰাটোও ভাল লাগে মোৰ হাঁহ কোমোৰা আৰু মাটিমাহ কল পচলা ভেডাইলতা মগু মাগুৰ মাছৰ লগত আৰু ভাল লাগে